অঁ হয় কওকচোন অঁ হয় হয় লাগিছে অঁ হয় কওকচোন হয়

অঁ হয় হয় মই এই কথাটো ওপৰৰ মানুহৰ লগত পাতি চাম বাৰু আৰু ময়ো দৰ্শন দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ক্ষতি হোৱা মানুহবোৰৰ এটা লিষ্ট মোক দি দিব যাতে যাতে মই সহায় কৰিবলৈ সুবিধা পাওঁ এনেই কিমানজন মানুহৰ ক্ষতি হৈছে বাৰু হয় হয় হয় ঠিক আছে বাৰু মই ওপৰ মানুহৰ লগ পাতি আপোনাক জনাম

হ'ব ধন্যবাদ